মানুহৰ জীৱনত চাকৰি এটাৰ খুবেই প্ৰয়োজন বুলি ভাবোঁ কিয়নো মানুহৰ জীৱনৰ বা কেৰিয়াৰৰ গুৰুত্বটো হয়তো সৰুকালৰপৰাই অনুভৱ কৰিব লাগে আজিৰ যুগত মানুহে ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ বিষয়ে সৰুৰপৰাই সজাগতা কৰিব লাগে এজনী ছোৱালী বা এজন ল'ৰাৰ চাকৰি এটা অকল নিজৰ বাবেই নহয় নিজৰ পৰিয়ালৰ বাবে নিজৰ পিতৃ মাতৃৰ বাবে নিজৰ ভাই ভনী নিজৰ ল'ৰা ছোৱালী আৰু সকলোতকৈ বেছি নিজৰ বাবেই প্ৰয়োজনীয় আজিৰ যুগত মানুহৰ চাকৰি জীৱনৰ অপৰিসীম অংগৰ দৰে বুলি অনুভৱ কৰোঁ যদিহে আপুনি আজিৰ যুগত চাকৰি এটা কৰিবলৈ বা আপোনাৰ কেৰিয়াৰৰ পথ সঠিকভাৱে নিবলৈ অনুপযুক্ত হৈছে তেতিয়াহ'লে হয়তো আপুনি আপোনাৰ মাজতেই হেৰাই গৈছে আপোনাক আপোনাৰ কেৰিয়াৰ নতুবা চাকৰিয়ে আপোনাৰ জীৱন গতি সলাই দিব পাৰে ছাত্ৰ অৱস্থাৰ বা পৰাই কেৰিয়াৰৰ বিষয়ে সজাগ হোৱাতো খুবেই জৰুৰী বা খুবেই প্ৰয়োজনীয় কিয়নো ছাত্ৰ অৱস্থাৰপৰাই যদি কেৰিয়াৰ এটাক লৈ সজাগতা হয় বা সচেতন হওঁ তেতিয়া হয়তো সেই কেৰিয়াৰটোৰ দিশে অগ্ৰগতি বা সেই কেৰিয়াৰটো

সজাগ হ'ব পাৰি